আমাৰ অসমখনত ক'ব গ'লে চাহৰ কেপিটেল বুলিয়ে কোৱা যায় মানে ডিব্ৰুগড়খন কেপিটেল আৰু যোৰহাটখন চিটি ঠিক তেনেদৰে কেতিয়াবা মানুহ কিছুমানে আকৌ চিটি বুলি ডিব্ৰুগড়ক কয় যোৰহাটক কেপিটেল বুলি কয় সেই কাৰণে আমাৰ ইয়াৰে মানুহবিলাকে খুব চাহ বনাব জানে আৰু চাহ বনোৱাৰ টাইমত আপোনালোক কি কি লাগে ঘৰত বনাওঁতে চাহৰ লগত চেনী চাহপাত ঠিক তেনেদৰে কেতিয়াবা যদি চাহপাত নাথাকিল তেতিয়া অৰ্জুন গছৰ চালেদিও চাহপা চাহ বনাব পৰা যায় আৰু কেতিয়াবা চাহৰ আকৌ বহুত ধৰণৰ কোৱালিটি আছে মনোহৰ চাহ তাৰ পিছত গ্ৰীণ টিও আছে আজিকালি এতিয়া গ্ৰীণ টিটোত আকৌ আপোনাৰ কোনো ধৰণৰ চেনীৰ দৰকাৰ নাথাকে তো সেইবিলাক বস্তু অসমত বৰ মানে চাহৰ কাৰণে বিখ্যাত বুলি কোৱা হয় আৰু ঠিক তেনেদৰে দাৰ্জিলিঙকো কোৱা হয় ভাৰতৰ ভিতৰত তো কিন্তু অসমত যিটো চাহৰ সোৱাদ সেই সোৱাদটো কিন্তু বেলেগ এখন ষ্টেটত দেখা পোৱা নাযায় তো এই চাহৰ সোৱাদটো ল'বৰ কাৰণে মানে ইয়াৰে মানুহে ঘৰত বিভিন্ন ধৰণে বিভিন্ন প্ৰক্ৰিয়াৰে বনোৱা হয় আৰু সেই বনোৱা প্ৰক্ৰিয়াৰে আপোনালোকক ওচৰত মই দুটা মান ক'লো যে এটা অৰ্জুন গছৰ চালেদিও বনাব পাৰি সেইটো চাহপাত গছ নহয় কিন্তু গছৰ চালেদি তাৰ পিছত কেতিয়াবা বেল গছৰেদিও বেলেদিও মানে শুকাই কিনেও আপোনালোকে চাহ বনাব পাৰে ঘৰত তাৰ পিছত গ্ৰীণ টি যিটো চাহপাতৰ যিটো কুমলীয়া পাতবিলাক যিটো শুকাই আৰু সেই কুমলীয়া পাতবিলাক দিয়া হয় আৰু সেইটো পেটৰ কাৰণে খুব ভাল তো গ্ৰীণ টি খালী পেটত খাই মানুহ যেতিয়া শকত হৈ যায় ওজন বাঢ়ে সেই ওজন বঢ়াৰ কমাব কাৰণে গ্ৰীণ টি বৰ প্ৰয়োজন আৰু ঠিক তেনেদৰে আপোনালোকৰ চাহৰ লগতে আকৌ এইপিনে কি কৈছিলো আপোনালোক যিটো আমাৰ ডেইলী ঘৰত চলে যেতিয়া আমাৰ আলহী আহে সেইটোতো নৰ্মেল যিটো চাহপাত আছে সেই চাহপাতটো আপোনালোকৰ আমাৰ যিকোনো দোকানত সুলভ মূল্যৰ দোকান বা যিকোনো দোকানত আপোনাৰ অতি সহজে পোৱা যায় তো চাহে সেয়াই আৰু ঘৰত বনোৱা চাহৰ বহুত বিভিন্ন ধৰণৰ আছে অ'ক্কে